অঁ হেল্ল' জুবিন দা হয় এই ব্যস্ত আছিল নেকি

এতিয়া আপােনালোকৰ সিফালেটো বহুত খেতিয়ক আছে কি কি খেতি কৰে আৰু বেলেগ কিবা পাচলি চাচলি অঁ ধানবিলাক এনে ধান হিচাপে বিক্ৰী কৰে নে বোলে এই চাউল বনাই বিক্ৰী কৰে নে তেনেকুৱা কিবা আছে নেকি অঁ কি কি ধানৰ খেতি কৰে অঁ অঁ অঁ এই আমাৰ ওচৰত হয় হয় তাৰমানে আমাৰ কথা হ'ল কি এই ধান তাৰপিছত শাক পাচলি ফল মূল এই যে খেতিয়কবিলাক আছে সিহঁতে মানে বিক্ৰী কৰিব গ'লে বজাৰ নাপায় কিছুমানে বহুত কম দামত বিক্ৰী কৰে কিছুমান ত' বজাৰত পেলাই থৈ আহিব লগা হয়

বহুতে যিয়ে খেতি নকৰে এই সুবিধাবিলাক লৈ আছে তেনেকুৱাও হৈ আছে গতিকে খেতি কৰা মানুহবিলাকে সুবিধা পাওক গতিকে

যেনে আমাৰ এই মাটি কাটা এই মাটিয়াৰ আৰু অঞ্চল এই ওচৰতে হেৰি আছে দহি কটাত হেৰি আছে মালটাৰ আছে বিপুল নাথ

উপেন ৰাভা অঁ তেওঁক তেওঁ তেওঁ তেওঁটো আমাৰ এই ওচৰৰে হয় তেওঁ আমাক সহায় কৰিব তেওঁক আমি লগত লওঁ এনেকে লৈ আমাৰ মানুহখিনিয়ে যাতে বস্তু উচিত মূল্য পায় উচিত দাম পায় হয় হয় এনে আপোনাৰ চিনাকি লগ বন্ধু কেইজনমান ওলাব আমাৰ লগত অঁ তেওঁলোকে খেতিৰ লগত অঁ অঁ অঁ অঁ মানে নিজে খেতিত

অঁ আপোনাৰ ত' বিক্ৰী কৰে গোটেই তামোলটো ঘৰতে নাখায় হয় নে নহয়

অঁ

দুধনৈ কৃষি বিজ্ঞান কেন্দ্ৰ আছে তাৰপৰা আমি সহায় পাম তাৰপিছত আমি আৰু ৰাভা হাছঙৰ পৰাও সহায় পাম অঁ এনেকে আমি সহায় লৈ লৈ অলপ চিন্তা কৰিব লাগে তাৰ কাৰণে আমি এদিন বহো একেলগে লগ পাম তেন অঁ অঁ অঁ এই নেক্সট ৰবিবাৰে তেনেহ'লে লগ হওঁ আমি ঠিক আছে মই শনিবাৰে ফোন কৰিম আৰু আপোনাক অঁ চব আপুনি গোটাই থৈ দিব ঠিক আছে ধন্যবাদ অঁ